হেল্ল' অ' কোৱা বিয়াত কাপোৰ ল'ব লাগিব ত' কাপোৰ ল'ব লাগিব আমি গীত গাই লাগিব থকা বালা পিন্ধিম দেই আৰু গলত পিন্ধিম আমি আমাৰ পুৰণা পুৰণা গোটেই বস্তুখিনি আমি এইবাৰ এইখন বিয়াত পিন্ধিম দে বাকী তুমি কাপোৰ ল'বা ন কাপোৰ ল'বা কাপোৰ ল'ব লাগিব দুইযোৰা তিনিযোৰা কাপোৰ লাগিব কাৰণ গোটেই কিটা সিটে থাকিম ন আমি ব বদলে বদলে পিন্ধিম আমি তেলৰ ঘৰৰ তেলৰ ভাৰৰ আগাদিনাই যাম দে নহ'ব গীত গাব লাগিব আমি বিয়াৰ গীত গীত কেইটামান তুমি মনত ৰাখিবা অ' জোৰণত যাম জোৰণত যাবা তেলৰ ভাৰৰ গীতকেইটা তুমি ভালকৈ মনত ৰাখিবা আৰু বৰ ওলোৱা গীত কেইটাও তুমি মনত ৰাখিবা আমি ভালকৈ গীত গাব লাগিব একদম অ' গোটেই কেইটাক ক'ম দে অ' লক্ষীক লক্ষীকো ক'বা ৰিতাক ক'বা তেহে গোটেই কেইটাই গালেহে ভাল লাগিব